বতৰৰ পৰিবৰ্তনৰ ক্ষেত্ৰত বহুতখিনি বস্তু দেখিবলৈ পোৱা গৈছে আজিকালি আজিকালি বতৰৰ পৰিবৰ্তনটো আগতকৈ বহুত বেছি হ'ল আগতে আমি যেতিয়া শালি খেতি কৰিছিলোঁ তেতিয়া সময়মতে আমি বৰষুণ পাইছিলোঁ আমি কঠিয়া পাৰিবৰ কাৰণে বা ৰুবৰ কাৰণে বা মাটি চহাবৰ কাৰণে কিন্তু বৰ্তমান দিনত দেখা যায় যে বতৰটো খেতি আপোনাৰ আৰম্ভ হোৱাৰ আগতেই বহুত জোৰকৈ বৰষুণ আহে তাৰ পিছত আপোনাৰ বহুত দিনলৈকে খৰাং হৈ যায় যাৰ কাৰণে আমি কঠিয়াসমূহ ভালকৈ পাৰিব নোৱাৰো খেতি কৰিবৰ কাৰণে পানী সিঁচিবলগীয়া হয় মটৰ দি তাৰ পিছত আকৌ আলিবিলাকো আগতকৈ ডাঙৰ ডাঙৰকৈ দিবলগীয়া হয় পানী সঞ্চয় কৰিবৰ কাৰণে লগতে অত্যাধিক বৰষুণ হোৱাৰ পিছত বানপানী সন্মুখীনো কেতিয়াবা হ'বলগীয়া হয় বানপানয়ে খেতিও মাৰি পেলায় পাছত আকৌ আমি যদি পাৰোঁ যদি যথাসম্ভৱ পৰা যদি হয় তেতিয়া আমি আকৌ মাটিবিলাক খাজোঁ খাজি পেলাই ৰুওঁ কিন্তু বতৰে আগতে যি ধৰণে বতৰে আমাক খেতি কৰাত বিশেষকৈ শালি খেতি কৰাত বা বাম খেতি কৰাত যি ধৰণে সহায় কৰিছিলে এতিয়া তেনে ধৰণৰ সহায় আমি বতৰৰ পৰা দেখিবলৈ পোৱা নাযায় কাৰণ তাৰ মূলতে বতৰৰ যি পৰিবৰ্তন হৈছে সেয়াও আমাৰ মানুহবিলাকেই কৰা কাৰ্য কৰাৰ কাৰ্যকলাপৰ পৰিণতি যি কি নহওক সেইখিনিতো আছেই লগতে কীট পতঙ্গও যথেষ্টখিনি আজিকালি নতুন নতুন দেখিবলৈ পোৱা যায় খেতিৰ সময়ত তাৰ বাবে আমি আমাৰ ওচৰৰে খেতিৰ যি অভিজ্ঞতা থকা লোক বা আমাৰ কৃষি কাৰ্যালয় য'ত আছে তাৰ পৰাও আমি তেখেত লোকৰ পৰা উপদেশ লওঁ উপদেশ লৈ কিছুমান উপায় নহ'লে কীটনাশক মাৰিবলগীয়া হয়

আৰু বতৰ যদি এনেকুৱা হৈ থাকে দিনক দিনে যদি আমাৰ পৰিবৰ্তন হৈ থাকে আমাৰ খেতিসমূহ কৰাত যথেষ্ট অসুবিধা আগলৈ দেখা দিব নিদিয়া নহয়